অংকিতা ভাল ভাল কি কৰি আছা এই দিলোঁ আৰু পাই তোমাৰ ভাল হ'ল

মই নাই কৰা মই কাইলৈ গুৱাহাটীলৈ যাম বুলি ভাবিছোঁহে অ অ নহয় যদি যোৱা তেনেহ'লে ওলাব পাৰিবা মোৰ লগতে

এই আমি ট্ৰেইনখনত ট্ৰেইনতে যাম গধূলি যাম গ'লে তেতিয়া ৰাতিপুৱা পাই যাম সেই নহয় আৰু পাম বুলি ভবা নাই আৰু তথাপি এপ্পলাইটো কৰি চাওঁচোন